শোণিতপুৰ জিলাত স্বাস্থ্য় সেৱাৰ ব্য়ৱস্থা অতি ভাল আৰু বহু বিভিন্ন ধৰণৰ চিকিৎসক শোণিতপুৰ জিলাত পোৱা যাব আৰু শোণিতপুৰ জিলাত বহুতো চিকিৎসা আছে আৰু সেৱা সম্প সেৱাৰ কাৰণে বহুতো ডক্টৰ ডক্টৰ আছে আৰু বহুতো বিপদৰ সহায়ত যেনে মানুহবিলাকৰ বেমাৰ আজাৰৰ কাৰণে বেমাৰ আজাৰৰ কাৰণে কেতিয়াবা মানুহৰ বেমাৰ হৈ থাকিলে ডক্টৰবোৰো কেতিয়াবা ঘৰে ঘৰে গৈ পেচেণ্টবিলাকক বেমাৰীবিলাকক গৈ ডক্টৰৰ সেৱা আৰু মানে বেমাৰবোৰ কি কি আছে গৈ চবৰে চায় ঘৰে ঘৰে গৈ চায়